আমি বিশেষভাৱেতো কম্পিটিশ্যন কৰা নাই কিন্তু আমি সৰু থাকোঁতে স্কুলত স্বাভাৱিকভাৱে গাঁৱত যিদৰে ল'ৰা ছোৱালীবিলাকে স্কুলত পঢ়ি থাকোঁতে খেল ধেমালিত অংশ গ্ৰহণ কৰে তেনেকৈয়ে আমি প্ৰস্তুতি চলাই পিনে খেল ধেমালি কৰিছিলোঁ আমাৰ শাৰীৰিক ব্যায়ামো হৈছিলে খেল ধেমালি প্ৰতিযোগিতাতো নামিছিলোঁ হেঁ এই তেনেকুৱা ধৰণৰে সৰু সুৱা অভিজ্ঞতাবোৰ মোৰ লগত আছে